বেলেগ বেলেগ ধৰণৰ জীৱ জন্তুৰ খাদ্যও বেলেগ বেলেগ ধৰণৰ হয় ঠিক সেইদৰে আমি গাহৰিৰ ক্ষেত্ৰত গাহৰি অতি দানা বহুত বেছি পৰিমাণে প্ৰয়োজন হয় সিহঁতক যিমানেই খুওৱা হয় সিমানেই অতি সহজতে ডাঙৰ হয় সেই সেইকাৰণে আমি গাঁৱতে ঘৰতে কিছু দানা প্ৰস্তুত কৰোঁ যেনেকৈ কচু কল পচলা ভুচি ভাত আদি একেলগে বনাই দানা বনাই সিহঁতক দিনত দুবাৰ তিনিবাৰকৈ খুৱাওঁ খুওৱাৰ খুৱাৰ কাৰণে সিহঁতে অতি সোনকালে ডাঙৰ হয় ইয়াৰ উপৰিও আমি কিছুমন কিনা দানাও খুৱাব পাৰোঁ যেনেকৈ কিছুমান আছে আজিকালি অৰ্গেনিক পদ্ধতিৰে পোহাৰ সেইবোৰত সেইবোৰ খোৱায়ো আমি সহজতে ডাঙৰ দীঘল কৰিব পাৰোঁ ঠিক সেইদৰে গৰুৰ ক্ষেত্ৰতো গৰুকো যথেষ্ট পৰিমাণে ঘাঁহৰ প্ৰয়োজন সেইবাবে গৰু সকলো সময়তে ঘাঁহ পোৱা নাযায় গতিকে আমি ঘৰতে মৰণা মাৰি ৰখা খেৰবোৰ একেলগতে জমা কৰি ৰাখি সিহঁতক বছৰটোৰ কাৰণে বা ৰাখি বছৰটোত আমি সিহঁতক খুৱাই খুৱাইও ৰাখোঁ আৰু লগতে কিছুমান দানা যেনেকৈ কল পচলা ভুচি আদিৰ বনাই খোৱালেও আমি যথেষ্ট পৰিমাণে সিহঁতৰ পৰা লাভান্বিত হ'ব পাৰোঁ হাঁহ কুকুৰা এইবোৰৰ ক্ষেত্ৰতো হাঁহ কুকুৰা পাৰ এইবোৰৰ পৰাও আমাৰ যথেষ্ট উন্নতি হয় সিহঁতক দানা ভালদৰে খোৱাব পৰাটো আমাৰ অতি প্ৰয়োজনীয় সিহঁতকো আমি ধান চাউল আদি খোৱাই ৰাখোঁ তাৰ উপৰি কিছুমান বৈজ্ঞানিক পদ্ধতিৰে আজিকালি যিবোৰ খানা দানাৰ ওলাইছে এইবিলাক সেইবিলাক খোৱাইও আমি সিহঁতক অতি সহজতে ডাঙৰ দীঘল কৰি ৰাখিব পাৰোঁ এইবোৰ খোৱাৰ ক্ষেত্ৰত আমি সাধাৰণতে আমি নিজে তৈয়াৰ কৰি বনোৱা দানাটোহে আমাৰ অতি প্ৰয়োজনীয় বুলি ভাবোঁ কাৰণ এইবোৰৰ পৰা কিছুমান বেমাৰ আজাৰৰ পৰাও ৰক্ষা পৰি থাকে জীৱ জন্তুবোৰ